মই ৰাতিপুৱা যো যোগাসন আধা ঘণ্টামান কৰোঁ যোগাসন কৰি মই বহুত স্বাস্থ্য ভাল পাইছোঁ আৰু যোগাসন কৰিবলৈ ডক্টৰেও মোক পৰামৰ্শ দিছিলে এই যোগাসন কৰি বহুত স্বাস্থ্য আৰু মন ভাল লাগে আৰু শৰীৰটো ফ্ৰেছ হোৱা যেন লাগে আৰু স্বাস্থ্যও ভাল হৈ মনটোও ভাল হৈ থাকে গতিকে ময়ো মই যেনেকৈ সদায় ৰাতিপুৱা যোগাসন কৰোঁ সকলোকে তেনেকৈ মই যোগাসন কৰিবলৈ কৰি চাবলৈ মই আহ্বান জনাইছোঁ